আপোনাৰ স্কুলীয়া জীৱন আৰু কলেজীয়া জীৱনৰ কিছুমান স্মৃতিৰ বিষয়ে কওকচোন হয় ক'বলৈতো বহুতেই আছে বাৰু কলেজীয়া আৰু স্কুলীয়া জীৱনৰ স্মৃতি বুলি ক'লে প্ৰথমতে স্কুলৰপৰাই আৰম্ভ কৰোঁ আমাৰ আমি আমি পঢ়া স্কুলখন হৈছে নাজিৰা গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল আমি এখন ভিতৰুৱা গাঁৱৰপৰাই যোৱা হয় আমাৰ প্ৰায় পাঁচ কিলোমিটাৰ যাব লাগে তেতিয়া যাতায়তৰ একো ভাল সুবিধা নাছিলে তেনেকুৱা আৰু ৰাস্তা পদূলিও তেনেকুৱা ইমান ভাল নাছিলে আমি সকলোৱে প্ৰায় আমাৰ সেইফালৰপৰা কেইবাখনো গাঁও আছিলে এখন চান চান্দ বাচাও গাওঁ সুন্দৰ পুখুৰী এনেকৈ কৰি বহুতখিনি ল'ৰা ছোৱালীয়ে আহে প্ৰায় ডেৰশৰো অধিক ল'ৰা ছোৱালীয়ে সেইখন স্কুলতেই পঢ়ে সেইখিনি সেই ল'ৰা ছোৱালীখিনিও যথেষ্ট দূৰৰপৰাই আহে আমাতকৈও বেছি দূৰ হয় আমাতকৈও মানে দুই তিনি কিলোমিটাৰ ভিতৰৰপৰা আহে গোটেইখিনি আহি যেতিয়া আমি গাৰ্লছৰ গেটৰ মুখত যেতিয়া সোমাওঁ আমি প্ৰায় নটা বজাত গেটত ভিতৰত সোমাব লাগে আগতে এই আমি সোমাওঁতে আমাৰ এনেকুৱা হয় যে কেতিয়াবা আমাক সোমোৱাৰ পিছত আৰু আমাৰ ছোৱালী বুলি পেলাই ওচৰতে মানে বইজ হাই ছেকেণ্ডেৰী স্কুলখন আছিলে সিহঁতি ল'ৰাবোৰে প্ৰায় মানে ৰখি থাকে আৰু আহি মেলি ছোৱালীবোৰ জোকাবলৈ তেতিয়া আমাক লক কৰি দিয়ে আৰু দৰ্জাৰখন গেটখন লগ কৰি দিয়ে ওলাব নিদিয়ে চানাঅলাকেইটাক আমি প্ৰায় গৈয়ে চিধাই আমি চানা খাওঁ সদায় দুটকা দুটকা চানা লওঁ সেইখিনি সময়ত দুটকাত বহুতখিনি চানা পোৱা গৈছিলে আজিৰ দহ টকাত যিমানটো চানা দিয়ে সেইখিনি সময়ত দুটকাতে যথেষ্টখিনি আমি কেঁচা চানা পাওঁ আৰু মানে এনেকুৱা হয় আমি এখন বেকাৰী দোকান আছিলে গোটেই ল'ৰা ছোৱালীখিনি চাই যেতিয়া যিহেতু ওলাই যাব নিদিয়ে সকলোৱে টিফিন লৈ অনা হয়তো তেতিয়াই ইমান সম্ভৱ নাছিলে সেইকাৰণে মানে গোটেই ল'ৰা ছোৱালীখিনিৰ প্ৰায় সেই বেকাৰী দোকানখনলৈ যায় এতিয়া যি এতিয়া আমাৰ সেই সেইখনক দেৱ দেৱ ব্ৰাডাৰ্চ বুলি জনা যায় মানে এতিয়া আমাৰ নাজিৰাত যিখন আছে সেইখনৰপৰাই প্ৰায় ল'ৰা ছোৱালীখিনিয়ে গৈ মানে পূৰা ভিৰ লাগি থাকে তাত আৰু আমি চবেই প'প বনৰপৰা আদি কৰি যিখিনি মানে বেকাৰী সামগ্ৰী গোটেইখিনিয়ে পোৱা যায় তাত আমাৰ আৰু গোটেই সেইখিনি টিফিনৰ কাৰণে টিফিন টাইমৰ কাৰণে সেইখিনি আমি গোটেইখিনি বস্তু আমি আনি লৈ গোটেই একেলগে আমি আমি প্ৰায় পাঁচজনী ছোৱালী বহোঁ একেটা একেখন বেঞ্চতে পাঁচজনী ছোৱালী আমি একেলগে টিফিন খাওঁ হয়তো কিছুমানে যিখিনি নাজিৰাৰ আৰু যিখিনি ওচৰতে যিখিনি নাজিৰা টাউনৰে যিখিনি তেওঁলোকে টিফিন লৈ আনে আমিও সদায় বাৰু নিনিয়া নহয় নিওঁ কিন্তু প্ৰায় আমাৰ আমি যিহেতু গাঁৱলীয়া পৰিৱেশৰপৰা যোৱা ঘৰত গৰু গাইৰপৰা আদি কৰি মাহঁতে যথেষ্টখিনিয়ে চম্ভালিব লগা হয় সেইকাৰণে মাহঁতৰ ইমানটো সময় নাথাকে যে আমাক মানে এটা টিফিন তৈয়াৰ কৰি দিব বা আমাক প্ৰায় বাৰু আমি সদায় স্কুললৈ ওলাই আহোঁতে সদায় গৰম ভাতেই খাই আহোঁ মায়ে সদায় ৰান্ধি দিয়ে ধুনীয়াকৈ আৰু মাও যিহেতু শিক্ষয়িত্ৰী আছিলে তেওঁ স্কুল যাবলগীয়া হয় গোটেইখিনিকে চাবলৈ আমি তেতিয়াও আগতে জইণ্ট ফেমিলি আছিলোঁ আমাৰ ঘৰত পেহী খুৰাহঁতে সৈতি প্ৰায় আমাৰ তেৰ চৈধ্যজন মানুহ আছিলে তেতিয়া একেটা একেটা ৰান্ধনীশালতে গোটেইখিনি খোৱা হৈছিলে যথেষ্টখিনি কষ্ট হয় মাহঁতে স্কুললৈ যাবলৈও সময় নাটনি হয় সেইকাৰণে মানে তেওঁলোকে টিফিনটো প্ৰায় খুব মানে কমহে দিয়া হয় আমি প্ৰায় তেনেকৈ আমাক দুটকা বা পাঁচ টকা পইচা আমাক হাতত দি পঠিয়াই দিয়ে আমি তেনেকৈয়ে গোটেইখিনিয়ে কিন্তু সেই সময়খিনিত সেই আমি যে গেটৰ ভিতৰৰপৰা চানাঅলাকেইটাক চিঞৰি থাকোঁ বা গেটৰ মানে এই স্কুলৰপৰা স্কুললৈ গৈয়ে যেতিয়া আমি সেই সেই দেৱ ব্ৰাডাৰ্চ বেকাৰীখনত যাওঁ তেতিয়া গোটেই ল'ৰা ছোৱালীখিনি যেতিয়া চিঞৰ বাখৰ কৰি এটা এটা মানে সেই পৰিৱেশবোৰ সঁচাকেই বহুত মনত পৰে আজিকালি আজিকালিতো তেনেকুৱা একো এনেকুৱা দেখিবলৈ পোৱাও নাযায় কলেজৰ বুলি ক'লে কলেজত আমি মই হায়াৰ ছেকেণ্ডেৰীও গাৰ্লছতেই পঢ়িছিলোঁ আৰু কলেজ বুলি ক'লে কলেজ আমি আমাৰ নাজিৰা কলেজতেই পঢ়িছিলোঁ তেতিয়া খুবেই ভাল আছিল আমি এডুকেশ্যন ডিপাৰ্টমেণ্টত আছিলোঁ আমি প্ৰায় বাৰজনী আঠজনীমান ছোৱালী আছিলোঁ বাকী তিনিটামান আমাৰ ল'ৰা আছিলে আমি ছোৱালীকেইজনীক মানে চবেই আৰু মানে ভাল পায় আৰু আমি প্ৰতিটো ক্ষেত্ৰতে অলপ আগবঢ়া আছিলোঁ এতিয়াও কয় ৰেগিঙৰ ক্ষেত্ৰত আমি ৰেগিং কৰিছিলোঁ যেতিয়া তেতিয়া আগৰ আগৰ এতিয়া যেতিয়া আমি জুনিয়ৰবিলাক লগ পাওঁ তেতিয়া কয় আগতে আমাক বহুত ৰেগিং কৰিছিলে ৰেগিং মানে তেনেকুৱা একো বেয়াকৈ নহয় নাম চাম সুধা হয় বা কিবাকিবি সুধা মেলা হয় তেওঁলোকক তাহাঁতি তেতিয়া মানে এনেই কি সুধিব বুলি ভয়তে ল'ৰাবোৰ পলাই গুচি যায় আৰু মানে খুবেই মানে হেৰি কৰে এতিয়া কয় তেতিয়া আমি সেয়া আৰু মানে কলেজ ফালি আছিলোঁ বুলি কয় আৰু হ'লেও ভাল মানে ভাল লাগে আৰু এনেকৈ শুনি মেলি নিজকে মানে হেৰি লাগে তথাপিতো তেনেকুৱা নহয় বাৰু তেনেকৈ তেনেকুৱা একো হেৰি নাই আমি চবৰ লগতে মিলাপ্ৰীতিকেই আছিলোঁ আৰু বিশেষকৈ আমি আমাৰ তেতিয়া আগতে আমাৰ কলেজত আমি সকলোৱে মেখেলা চাদৰ পিন্ধিবলগীয়া হৈছিলে আমাৰ মেখেলা চাদৰ পিন্ধোঁতে যথেষ্ট অসুবিধা মানে হয় সদায় ক্লাছ কৰিবলৈ যাওঁতে মেজৰ ক্লাছ কৰিবলৈ যাওঁতেও খুব সোনকালে যাবলগীয়া হয় লৰালৰিকৈ যোৱা হয় সেইকাৰণে মানে আমি প্ৰিন্সিপাল ছাৰক অনুৰোধ কৰি আমি কৈছিলোঁ যে তেওঁ আমাক চুৰিজাৰযোৰ এলাউ কৰিব লাগে বুলি পেলাই তেতিয়া তেওঁ আমাৰ কথাত সমৰ্থন কৰি পেলাই লগে লগে মানে সেই কৈছিলে যে লিখিত হিচাপে তেওঁলোকে দিছিলে যে আজিৰপৰা চুৰিজাৰ আৰু নিজৰ সুবিধা অনুযায়ী মেখেলা চাদৰ আৰু চুৰিজাৰ দুয়োটাই পিন্ধি আহিব পাৰে বুলি পেলাই মানে কৈছিলে ভালেই লাগিছিলে আমাৰ গোটেই লগৰ ফ্ৰেণ্ডখিনি এতিয়াও কিছুমান বাহিৰত আছে কিছুমান ইয়াত আছে সকলো কিছুমান কৰ্মব্যস্তাত চবেই নিজৰ ঘৰুৱা কামত লিপ্ত হৈ আছে কিছুমান হয়তো মানে কিবা জব জব কৰি আছে বেংলৰত আছে কিছুমান কিছুমান আমাৰ ইয়াতে আছে শিৱসাগৰত এডভোকেট হৈ আছে বা চৰকাৰী বিভিন্ন বিভিন্ন মানে হেৰিবিলাকত তেওঁলোকে মানে অফিচত তেওঁলোকে কৰ্মৰত হৈ আছে এতিয়া বিভাগবিলাকত তেওঁলোকে কৰ্মৰত হৈ আছে ভালেই লাগে গোটেইখিনিকে যেতিয়া কেতিয়াবা আমি এতিয়া ইতিমধ্যে আমাৰ পুৰণা যিখিনি মানে আমাৰ ল'ৰা ল'ৰা ছোৱালী আছে সেইখিনি আমি গোটেইখিনি এটা গ্ৰুপ বনাই এতিয়া চবেই কেতিয়াবা হোৱাটছআপ আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগ হয় আমি সকলোকে খুব সহজতে পাই যাওঁ আগৰ নিচিনা নহয় যে মানে ক্লাছ শেষ হৈ যোৱাৰ লগে লগেই যে সকলো শেষ হৈ যাব এনেকুৱা নহয় ছ'চিয়েল মিডিয়াই আমাক যথেষ্ট উপকাৰ কৰি দিলে গোটেই আমি বন্ধু বান্ধৱীবিলাক প্ৰায়ে ফেচবুক বা হোৱাটছআপ এনেকৈ এইবোৰ মাধ্যমৰ জৰিয়তে মানে আমি গোটেইখনকে গোটেই মানে ফ্ৰেণ্ড চাৰ্কুলখিনি লগ পাই থাকি থাকোঁ আৰু আমাৰ কলেজো এতিয়া এই আমাৰ এতিয়া স্কুলত হাইস্কুলত যিখিনি আমাৰ আছিলে তেওঁলোকে এতিয়া আমি ইতিমধ্যে এটা কাৰ্যসূচী ল'বলৈ এলুমিনি কাৰ্যসূচী ল'বলৈ গোটেই লোৱা হৈছে এতিয়া অতি সোনকালে আমাৰ বিহুৰ পিছত এনেকুৱা এটা কাৰ্যসূচী লোৱা হ'ব যিহেতু আগন্তুক ইলেকশ্যনৰ সময় আহি আছে সেইকাৰণে আমাৰ আৰু ইলেকশ্যনৰ আগতেই বিহুৰ আগতেই হোৱাৰ কথা আছিলে আমাৰ এলুমিনি এখন কিন্তু এতিয়ালৈকে এতিয়া দিনটো ধৰ্য কৰিবপৰা নাই হয়তো জুন জুলাই মাহলৈ যাব পাৰে ৰিজাল্টৰ পিছলৈ এই তাৰপিছত আৰু আমি গোটেইখিনিয়ে একেলগ হ'ম বুলি বিভিন্ন অনুষ্ঠানসমূহ হাতত লৈ থোৱা আছে কি কি কৰিব পাৰোঁ চাওঁ আমি কি কৰোঁ ঠিক আছে আৰু ক'বলগীয়াতো বহুতেই থাকে বাৰু ক'বলৈ মানুহৰ ঢেৰ স্মৃতি আছে যিবোৰ ক'বও নোৱাৰি হ'ব ইমানতে